ঐ মই যে কালি নতুন চাৰ্জাৰ এডাল আনিছিলোঁ চাৰ্জাৰডাল বহুত ফাষ্ট চাৰ্জ লয় সোনকালে চাৰ্জ হয় আৰু ইমান কম দামত দিছে দোকানখনত এই দোকানখনত বহুত ভাল বস্তু দিয়ে দেই